মোৰ প্ৰিয় প্ৰযুক্তি সম্পৰ্কীয় প'ডকাষ্ট বা ইউটিউব মানে প'ডকাষ্ট নহয় আৰু ইউটিউব চেনেলৰ মোৰ আটাইতকৈ মোৰ প্ৰিয়জন বুলি ক'বলৈ হ'লে ইউটিউবাৰ তেখেতৰ নাম হৈছে সময় গগৈ তেখেতৰ ঘৰ ক'ত কি কথা তেনেকে ইমান মই ভালকৈ নাজানো কিন্তু তেখেতে যিবোৰ কাম কৰি আহিছে বৰ্তমান সময়ছোৱাত যথেষ্ট শলাগ ল'বলগীয়া আৰু তেখেতৰ যেনে যেনেধৰণে মানুহক সহায় কৰি আহিছে তেওঁৰ ইউটিউব চেনেলৰ যোগেদি বা মই দেখিবলৈ পাওঁ আজি যিকোনো সময়তে মই চাওঁ বহুতো মানুহক তেখেতে সহায় সুবিধা কৰি আহিছে তেওঁ কৰা সহায়সমূহ যেনে ধৰক বহুতো মানুহক তেওঁ তো পাছপৰা মানুহক দুখীয়া শ্ৰেণীৰ মানুহক তেখেতে ঘৰ নিজেই নিজৰ টকাৰে ঘৰ সাজি দিছে আৰু বিভিন্ন ধৰণৰ টকা পইচা নাইবা খোৱা বোৱা বস্তুৰ সামগ্ৰী দি তেওঁ যথেষ্ট পৰিমাণৰ সহায় সুবিধা দি আহিছে গতিকে মই আজিৰ দিনত তেনেকুৱা মানুহ পাবলৈ খুবেই

খুবেই মানে ধৰি লওক নাপায়েই আজিকালি তেনেকুৱা মানুহ আৰু তেওঁৰদৰে এজন মানুহ যে আমাৰ মানে ইউটিউবাৰ আমাৰ অসমত আছে তাৰবাবে মই খুবেই গৌৰৱ গৌৰৱ গৌৰৱান্বিত গতিকে তেওঁ যিবোৰ কাম কৰি আহিছে খুবেই শলাগ ল'বলগীয়া আৰু যিবোৰ কাম চৰকাৰে আজিলৈকে ইমান কৰা নাই তেওঁ বৰ্তমান নিজৰ টকাৰে যিবোৰ কাম কৰিছে যথেষ্ট শলাগ ল'বলগীয়া আৰু ভাল লাগে কেতিয়াবা যে আমাৰ উঠি অহা যুৱচামৰো তেনেকুৱা এজন মানুহ আছে তেনেকুৱা আৰু তেনেকুৱা আৰু এটা যুৱচামে তেনেকুৱা কিছুমান পৰিকল্পনাও কৰিছে এইবোৰ দেখিও ভাল লাগে বা শুনিও ভাল লাগে আৰু তেওঁলোকে কৰা কামবোৰ খুবেই শলাগ ল'বলগীয়া আৰু মোৰ সময় গগৈ ভাল লগাৰ আৰু এটা কাৰণ আছে কাৰণ তেওঁ কোনো ধৰণৰ স্বাৰ্থ নথকাগৈ কোনো ধৰণৰ বেলেগৰ সহায় নোলোৱাকৈ আনৰ সহায় নোলোৱাকৈ তেওঁ স্বাৰ্থ নথকাকৈ তেওঁ যিকোনো মানুহ তেওঁ যদি গম পায় যে তেওঁ বহুত বিপদত আছে বা থাকিবলৈ ঘৰ নাই থাকি খাবলৈ টকা পইচা নাই তেওঁলোকক যথেষ্ট পৰিমাণে সহায় কৰিছে আৰু লগতে মই এটা ভিডিঅ'ত পাইছিলোঁ এজনী ছোৱালী নে ল'ৰা আছিল পাহৰিছোঁ মই ভালকৈ কিন্তু তেওঁৰ মানে তেখেতৰ পঢ়া শুনা দায়িত্বও তেওঁ লৈছিল ভালকৈ পঢ়া শুনা কৰিব পঢ়া শুনা কৰাব আৰু এইবোৰ যথেষ্ট তেওঁ কাম কৰি আহিছে সেইটো কাৰণে মোৰ ভাল লাগে আৰু যদি মোৰো মোৰ লগতে চাগে তেওঁৰ তেওঁৰ যিবোৰ কাম তেওঁ যিবোৰ তেওঁ যিবোৰ কাম কৰি আহিছে এইবোৰ মোৰ লগতে অন্য মানুহৰো বহুত মানে অন্য মানুহৰ কাৰণেও বহুত আদৰ্শ আদৰ্শ হৈ থাকে সদায় আৰু সদায় আদৰ্শই হৈ যাব কাৰণ আজিৰ দিনত এনেকুৱা ভাল চিন্তা কৰা ব্যক্তি খুবেই কম ওলায় আৰু তেওঁৰ দৰে যে এজন মানুহ আছে সেইটো কথা ভাবি মই আৰু মোৰ লগতে চাগে বহুতো অসমৰ বহুতো কেইজন মানুহ গৌৰৱান্বিত হৈ আছে